মই যিটো অঞ্চলত বাস কৰোঁ তাৰ ওচৰতে এখন অৰণ্য আছে আৰু সেই অৰণ্যখন হৈছে হোলোঙাপাৰ গিবন অৰণ্য আৰু এই অৰণ্যখনৰ উপৰিও এখন নদী আমাৰ অঞ্চলটোৰ মাজেদি পাৰ হৈ গৈছে বা তাৰে এটা অংশ আচলতে বৈ গৈছে সেই অংশটো যিটো ঘাট সেইটোক নিমাতীঘাট বুলি কোৱা হয় আৰু নদীখন হৈছে ব্ৰহ্মপুত্ৰ নদী ঠিক সেইদৰে পাহাৰ এখনো আমাৰ অঞ্চলটোৰ পৰা দেখা পোৱা যায় আৰু সেইখন হৈছে নগা পাহাৰ আৰু অভ অৰণ্য বুলি কওঁতে যিখন গিবন অৰণ্য আছে তাত বিভিন্ন ধৰণে আহ যাহ কৰিব পৰা ব্যৱস্থা আছে ঠিক সেইদৰে নদী কাষৰীয়া যিটো অঞ্চল তালৈও বিভিন্ন ধৰণে আহ যাহ কৰিব পৰাৰ ব্যৱস্থা গঢ় লৈ উঠিছে লাগিলে সি স্থলপথে দিয়ে হওক বা যাতায়াত বুলি ক'লে আচলতে গাড়ী মটৰ বা যিবোৰ আজিকালি উপলব্ধ হৈছে সেইসমূহৰ জৰিয়তেই হওক তালৈ যাব পৰাৰ ব্যৱস্থা কৰা হৈছে ঠিক সেইদৰে অত্যাধুনিক ব্যৱস্থা এইসমূহ চৰকাৰেও বহুত গুৰুত্বপূৰ্ণতাৰে গঢ় লৈ উঠিবলৈ সহায় কৰিছে ঠিক সেইদৰে যদি আমি অব অৰণ্যখনৰ কথা কওঁ তেতিয়াহ'লে গিবন অৰণ্যত বিভিন্ন ধৰণৰ জীৱ জন্তু দেখিবলৈ পোৱা যায় সেইসমূহৰ ভিতৰত হাতী হওক বিভিন্ন কীট পতংগ যেনে পখিলা জোক আদি তাৰোপৰিও বিশেষকৈ এই অৰণ্যখন সোণালী বান্দৰৰ বাবে বিখ্যাত আৰু ঠিক সেইদৰে অৰ উদ্ভিদৰ ক্ষেত্ৰত আমি শাল গমাৰি চেগুন আদিসমূহৰ নাম ল'ব পাৰোঁ ঠিক এইসমূহে আমাৰ অঞ্চলটোক আৱৰি ধৰিছে আৰু আমাৰ অঞ্চলটো এটা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যতা প্ৰদান কৰিছে